এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে সুৰক্ষ্যাৰ বাবে ল'বলগীয়া সাৱধানতাসমূহৰ বিষয়ে ক'বলৈ গ'লে যেতিয়া আমি চিলিণ্ডাৰটো লওঁ তেতিয়াই আমি চিলিণ্ডাৰটো ভালদৰে পৰীক্ষা কৰি ল'ব লাগে আৰু চিলিণ্ডাৰটোৰ ওপৰতে লিখাই থাকে কিমান কেজিৰ চিলিণ্ডাৰ আৰু চিলিণ্ডাৰটো কিমান দিনলৈকে চলিব মানে বছৰ যোৱা চিলিণ্ডাৰ হ'ব পাৰেও নেকি সেইটো চাবলৈ গ'লে মানে তাৰ কিনাৰতে লিখা থাকে চিলিণ্ডাৰটো

মানে এটো বুজাব আপোনাৰ বছৰৰ চাৰিটা মাহ আকৌ বিটো বুজাব তাৰ পিছৰ চাৰিটা মাহ আৰু চিটোৱে বুজাব তাৰ পিছৰ চাৰিটা মাহ আৰু ডিটোৱে তাৰ পাছৰ সে সেনেদৰে দি দিয়া হৈছে আৰু এতিয়া এ টুৱেণ্টি থ্ৰি যদি লিখা থাকে মানে এই তেইছ চনৰ এপ্ৰিলৰ মাহলৈকেহে চিলিণ্ডাৰটো চলিব মানে সেনেদৰে পৰীক্ষা কৰি ল'ব পাৰি আৰু চিলিণ্ডাৰটো পাইপডাল ভালদৰে আছে নে নাই কিজান ক'ৰবাত ফুটা হৈছে নেকি সেইবিলাকো চাই ল'ব লাগে আৰু অফ কৰা অন কৰা মানে চিলিণ্ডাৰটোৰ ৰন্ধা শেষ হোৱা পাছত সদায় অফ কৰিব লাগে সেনেদৰে সেইবিলাকেই সাৱধানতাসমূহ এনেদৰে কৰিলে আপোনৰ একো মানে দূৰ্ঘটনা হোৱা সম্ভাৱনা নাথাকে সেনেদৰে ভাল দৰে চেক কৰি ল'ব পাৰি চিলিণ্ডাৰটো